হেল্ল' উলা এজেঞ্চী হয় হয় হয় মই আপোনালৈ ফোন মাৰিছিলোঁ ৰাতিপুৱা মানে ফোন কৰিছিলোঁ ছটা বজাতে ড্ৰাইভাৰজনলৈ ফোন মাৰি গাড়ীখন বুক কৰিছিলোঁ মই গুৱাহাটী যাব লাগিছিলে আৰু হেৰি চাবলৈ কাৰণে

আপোনালোকে অঁ হয় গাড়ীখনৰ ড্ৰাইভাৰটোৱে এতিয়াযে ফোন ৰিচিভ কৰা নাই কি কাৰণে আপুনি কাইণ্ডলি চাই দিব নেকি হয় বস্তুটো মানে কি ৰাতিপুৱা আমি ছটা বজাতে যোৱাৰ কথা আছিলে ছটা বজাত ফোন মাৰিছিলোঁ মই ভাবিলোঁ শোৱা বিচনাতে ফোন মাৰিলোঁ ছটাতে ছটাত ফোন মৰাৰ পিছত মানে সুধিলোঁ ল'ৰাজনক ড্ৰাইভাৰজনক ফোন মাৰিলোঁ ড্ৰাইভাৰজনে ৰিচিভ কৰিলে কথাটো পাতিলোঁ বুকিং কৰিলোঁ গাড়ীখন এতিয়া বৰ্তমান ড্ৰাইভাৰজনে ৰিচিভ কৰা নাই কাইণ্ডলি আপুনি চাই দিবচোন হ'ব ঠিক আছে বাৰু